কুকুৰা বিষয়ে ক'ম কুকুৰা হাঁহ কুকুৰা পুহি মই হাঁহ কুকুৰা ব্যৱসায়ত মই বহুত কু উন্নতি কৰিম বুলি ভাবিছোঁ মোৰ কুকুৰা বিছজনী আৰু হাঁহ দহজনী তাকে মই পোহপাল কৰি আছোঁ কুকুৰা মতা কুকুৰা মাইকী কুকুৰাবোৰ কণী পাৰে আৰু কণীখিনি বিকি দিওঁ দহজনী এ এদিনত দহটাকৈ এশ টকা পাওঁ আৰু হাঁহ হাঁহো কণী বিকি পইচা পাওঁ তাৰপৰা আৰু মতা কুকুৰাবোৰ কুকুৰা মতা কুকুৰাবোৰ মতা কুকুৰাবোৰ বিক্ৰী হাঁহত হাঁহত বাৰশকৈ এটাত বাৰশকৈ পোৱা যায় আৰু

আৰু পোৱালি উলিয়াইও আৰু হাঁহ আৰু কুকুৰা কণীৰ লগ লাগি কণী পোৱালি উলিয়াইও বিক্ৰী কৰিব পাৰি আৰু অকণমান বেছিকৈ বহলাই কেনে ব্যৱসায়টো কৰিম বুলি ভাবিছোঁ আৰু কেতিয়াবা বেমাৰ আজাৰো তেনেকৈ হয় বেমাৰৰ লক্ষণসমূহ বেমাৰ এই দুবছৰ ধৰি এবছৰ হৈছিলে তাত বেমাৰ হ'লে বেমাৰ কুকুৰা হাঁহ বেমাৰ হয় কেতিয়াবা আৰু বেমাৰ পাখিটো পৰি যায় তাৰপৰা কুকুৰা মুৰ্গী বেমাৰটো হৈছে হেৰি বগা বগা লেট্ৰিন আৰু কিছুমান বেমাৰ পিঁয়াজ ৰচুন আৰু হালধি খুৱাই থাকিলে সেইবোৰ পৰা বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি আৰু গঁৰালটো চাফ চিকুণ কৰি ৰাখিব লাগে আৰু হুমি আজাৰৰ পৰা বাচিবৰ কাৰণে হেৰি চূণ তুণ ছিটিয়াই থাকিব পাৰি পাৰ লাগে তাৰপৰা আৰু বেমাৰ বেছি নাহিবৰ কাৰণে ওলাব দিব নালাগে বেলেগৰ পৰা আহে সেইকাৰণে এৰি দিব নালাগে বেলেগৰ মুৰ্গী আহি যদি গঁৰালত সোমায় তেনেকৈও বেমাৰ বিয়পিব পাৰি গঁৰালটো সদায় চাফ চিকুণ কৰি ৰাখিব লাগে আৰু হাঁহ হাঁহ মানে হাঁহৰ বিষয়ে হৈছে হাঁহ দানা দানা খৰচাটো ঘৰতেই দানা দিওঁ তুঁহ গুৰি ধান সেইবিলাকে দি খুৱাই আছোঁ কিমান কৈছিলে এহেজাৰ

এইটো নামাৰিবি এইটো এইটো টিপিব কৈছিলে দুশ হৈয়ে গ'ল সেইটোত কেনঞ্চেল হ'ব এইটো এইফালে গুচি যাব তেতিয়া